আমাৰ থলুৱা খাদ্য সামগ্ৰীবিলাকৰ ভিতৰত আমি প্ৰধানতে ভাত আমাৰ প্ৰধান খাদ্য ভাতৰ লগত আমি চবজি হিচাপে কবি বন্ধাকবি ফুলকবি ওলকবি ইত্যাদি আমি ভাজি লগত খাওঁ দালিৰ লগত আমি কেতিয়াবা আলু বিলাহী ইত্যাদিবিলাক দিওঁ

প্ৰধান খাদ্য হিচাপে আমাৰ ব্যৱহৃত হৈ থাকে